হেল্ল' অঁ কওকছোন অঁ হয় হয় আপুনি কাজিৰঙা চাব আহিছে ন অঁ আচ্ছা অঁ নিশ্চয় নিশ্চয় কাজিৰঙাটো আমি সকলোৱে জানো অসমৰ কিমান ডাঙৰ মানে অভয়াৰণ্য হয় অঁ আপুনি তাত গঁড় চাব পাৰিব পইচা তিনি হেজাৰমান হ'লে হৈ যাব আৰু আপোনাক মানে মই গোটেই দিনটো ঘূৰাম আৰু আৰু হেৰি যিবিলাক হাতীত উঠি অলপ ফুৰিব লাগিব ধৰক সেইখিনি ক্ষেত্ৰত মানে সেইখিনি মোৰ পৰা যাব আৰু পইচাটো তেনেকোৱাকৈ আৰু থকা খোৱাৰ ব্যৱস্থাটো মই তাত মই কৰি দিম অঁ সেইখিনি মিলাই তিনি হাজাৰ দি দিব আৰু অঁ আপুনি আপুনি আবেলিলৈকে থাকিব ন মানে আৰু ধৰক অঁ আচ্ছা ভাবিম বাৰু মই কিন্তু পাঁচশমান কমাব পাৰিম তাৰ পিছত না নহ'ব আৰু দিয়কছোন কাৰণ দিনটো যাব নহয় মোৰো সেইটো আৰু ধৰক ইমান ঘূৰামো আপোনাক বা চিনাকি কৰাই দিম কিছুমান বস্তু আচ্ছা দিয়ক বাৰু মই ভাবি আপোনাক কণ্টেক কৰি আছোঁ দিয়ক দিয়ক হ'ব আৰু দিয়ক বিজনেছ বেয়া চলি আছে এনেও অঁ দিয়ক অঁ